মোৰ ব্যক্তিগতভাৱে কোনো লক্ষ্য বা উচ্চাকাংক্ষা ঠিক ভালদৰে তেনেকৈ একো নাই কেতিয়াবা কাৰণ কেতিয়াবা কিছুমান কাৰণত নিজৰ লক্ষ্য বিফলো হ'ব পাৰে কোনো কথা নাই মানুহৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেই সমস্যাবোৰৰ সন্মুখীন হৈ নিজৰ লক্ষ্যত বিফল হোৱাটোৱে বিফল হোৱা খুব কম মানুহকে মই দেখিছোঁ কাৰণ আমি সকলোৱে স্কুলীয়া জীৱনৰ পৰা এটা লক্ষ্য লৈয়ে ওলাই আহোঁ স্কুলীয়া জীৱনত আমি এটা এটা লক্ষ্য লৈয়ে সোমাওঁগৈ যাতে আমি এটা ভাল মানুহ হ'ব পাৰোঁ যাতে মই ভালকৈ এটা ডাক্তৰ হৈ বা মই ইঞ্জিনিয়াৰ হৈ ভালকৈ ওলাই আহিম কিন্তু খুব কম মানুহৰে এনেকুৱা হয় খুব কম ল'ৰা ছোৱালীৰ এনেকুৱা হয় যাতে সেই লক্ষ্যটো সিহঁতে পৰিণত কৰিব পাৰে কিন্তু সেইবোৰ লক্ষ্য লৈ বহুত কম ছাত্ৰ ছাত্ৰীয়েহে নিজৰ জীৱনটোক লৈ সন্তুষ্ট হ'ব পাৰে স্কুলীয়া জীৱনত এটা ভাল ফলাফল লৈ এটা ভাল ফলাফল লৈ আহি আমি কলেজীয়া জীৱনত বিজ্ঞান শাখাত বিজ্ঞান শাখাত নামভৰ্তি কৰি এটা ভাল ফলাফল গঢ়িব বিচাৰোঁ আমি সকলোৱে গঢ়িব বিচাৰে সেইটো কিন্তু সেইবোৰৰ মাজত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগা হয় এ সন্মুখীন হৈয়ে সেই সমস্যাবোৰৰ সন্মুখীন হৈ আমি যেতিয়া এটা নিজৰ লক্ষ্যত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ সেইটো লৈ আমি গুৰুত্ব দিব লাগে যিটো যিটো লক্ষ্য লৈ আমি স্কুলীয়া জীৱনৰ পৰা নিজকে অনুপ্ৰাণিত কৰি আহোঁ সেই ঘটনাটোৱে বহুত কম সময়তে মানুহক সলনি কৰি দিব পাৰে এটা এটা ডক্টৰ বা এটা ইঞ্জিনিয়াৰহে যে এটা মানুহ এটা এটা ভাল ল'ৰা ছোৱালী এটা ভাল মানুহ গঢ়ি তুলিব পাৰি সেইটো নহয় কিছুমান ভাল মনৰ ধাৰণা লৈ মনৰ আকাংক্ষা লৈ ভাল মানুহ হ'ব পৰা যায় উপযুক্ত কিছুমান লক্ষ্যবোৰ আমাৰ বাস্তৱ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বৰ্তমান আমাৰ বাস্তৱ পৰিস্থিতি যেনে ৰূপত আছে ঠিক তেনেদৰে আমি সেইটো লক্ষ্য লৈ সেইটোক লক্ষ্য লৈ পেলাই আমি নিৰ্ধাৰিত হ'ব লাগে এ বাস্তৱ পৰিস্থিতি যিদৰে গৈ আছে সমাজখন যেনেদৰে গৈ আছে সেইটো ৰূপতো আমি লক্ষ্য কৰিব লাগিব যাতে আমি এ ঠিক ভবাৰ দৰে যে আমি ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম ভাল চাইণ্টিচ্ট হ'ম সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে মানুহৰ জীৱনত বহুতো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় বুলি কিছুমান কথা থাকে ঠিক তেনেদৰে সেইবোৰ পৰিস্থিতিৰ ওপৰত খাপ খুৱাব পৰা বিধৰ ক্ষমতাৰ লক্ষ্যৰ ওপৰত থাকিব লাগে সেইবোৰ পৰিস্থিতিৰ ওপৰত যাতে খাপ খোৱাকে এটা আমি লক্ষ্য থাকে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে কিছুমান কথা মন কৰিবলগীয়া যে উপনীত উপনীত হ'বৰ বাবে এ যদি অধিক দৃষ্টি নাৰাখি উপনীত হ'বলৈ আমি কি কি কাৰ্য কৰিব লাগে কি কি কাম কৰিলে আমাৰ ভাল হ'ব সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে মোক নিজৰ লক্ষ্যত অনুপ্ৰাণিত কৰিবলৈ মোৰ চাৰিওকাষৰ কিছুমান পৰিস্থিতিয়ে মোক সন্মুখীন কৰিবলগীয়া সন্মুখীন কৰে এ কেতিয়াবা মোৰ চাৰিওকাষে ঘটি থকা ঘটনাবোৰ দেখি নিজৰ লক্ষ্য বিবেচনা কৰিব পাৰোঁ মই খুব ভালকৈ অনুপ্ৰাণিত হওঁ মোৰ কাষত থকা যিবোৰ ঘটনা ঘটি থাকে সেইবোৰ দেখি মই ভালদৰে এটা অনুপ্ৰাণিত হওঁ যাতে মই এইটো এইটো লাইনত যাম বা মই এইটো লাইনত যাম